ৰন্ধাৰ সময়ত মই যথেষ্ট সাৱধানতা অৱলম্বন কৰোঁ যিহেতু ৰন্ধা বঢ়া কামবোৰ গেছ বা জুইতেই কৰা হয় গতিকে জুইৰ ওচৰৰ ওচৰত কাম কৰিলে আমি সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে মই প্ৰথমেই যিখিনি ৰন্ধা হ'ব সকলোখিনি বস্তু জা যোগাৰ কৰি লওঁ যাতে ৰান্ধি থকাৰ সময়ত প্ৰয়োজনীয় কিবা এটা বিচাৰি হাবাথুৰি খাব লগা নহয় আকৌ গেছৰ ওচৰত ৰান্ধি থাঁকোতে জুই ধৰিব পৰা বস্তু মই গেছৰ কাষত নাৰাখোঁ তৃতীয়তে গেছটো হাউলি আনিব পৰা বস্তু মই আগতেই গোটাই লওঁ চতুৰ্থতে গেছত বা জুইত ৰন্ধা বঢ়া কৰা সময়ত মই সদায়েই কটনৰ কাপোৰ পৰিধান কৰোঁ চতুৰ্থতে গেছৰ বা জুইৰ ওচৰত কাম কৰোঁতে মই চোকা অস্ত্ৰ মানে কটাৰী দা এইবোৰ প্ৰায়েই সুকীয়া স্থানত থৈ লওঁ যাতে খৰ ধৰ কৰি কাম বন কৰোঁতে সেইবোৰ হাত বা ভৰিত লাগি দুখ পাবলগা নহয় লগতে ৰন্ধা বঢ়া কৰি থকাৰ সময়ত মই হাতত যিমান পাৰি হাতখন শুকুৱাই ৰাখিবলৈ চেষ্টা কৰোঁ যিহেতু তেল দিওঁতে ফুটিব পাৰে হাতত থকা পানী পৰি লগতে মই ৰন্ধা বঢ়া কৰা সময়ত সৰু ল'ৰা ছোৱালীক মোৰ ৰন্ধা স্থানলৈ অহাত নিষেধাজ্ঞা দিওঁ নহ'লে তেওঁলোকে আহি উৎপাত কৰিব পাৰে বা কিবা এটা অসাৱধানতাৰ ফলত কিবা অঘটন ঘটাৰ সম্ভাৱনা থাকিব পাৰে মই এইদৰেই ৰন্ধা বঢ়া কৰোঁতে সাৱধানতা অৱলম্বন কৰোঁ